অসমৰ সকলো অঞ্চলৰ মানুহৰ ভাষাটো হ'ল অসমীয়া কিন্তু বিভিন্ন ঠাই বিভিন্ন সুৰ অঞ্চলৰ সুৰ বেলেগ ধৰণৰ যেনেকৈ তিনচুকীয়াত তিনচুকীয়াত খাং জাং ডেং এনেকুৱা কিছুমান শব্দ ব্যৱহাৰ কৰে তেনেকৈ ধেমাজি ফালে পেনী শব্দটো ব্যৱহাৰ কৰে আৰু নামনি অসমৰ মানুহবিলাকৰ এই উজনিৰ উজনি অসমৰ মানুহৰ কথা কোৱাতকৈ বহুত বেলেগ বেলেগ কথা সুৰবিলাক বেলেগ ধৰণৰ